মই ফুটবল আৰু ক্ৰিকেট খেলক পেছাদাৰী হিচাপে ভাবোঁ কিন্তু বৰ্তমান অসমত ক্ৰিকেটৰ সিমান প্ৰভাৱ নাই ক্ৰিকেটত ইমান মানুহে ইনকম কৰিব নোৱাৰে সেইকাৰণে বৰ্তমান অসমত ফুটবল খেলৰ প্ৰভাৱ অলপ বেছি কিন্তু ইণ্ডিয়াত ইণ্ডিয়াত ক্ৰিকেট খেলটোৰ প্ৰভাৱ বেছি হয় কিন্তু অসমত সেই তেনে নহয় অসমত ফুটবল খেলৰ প্ৰভাৱহে বেছি হোৱা দেখা যায় সেয়ে অসমত এজন ফুটবল খেলুৱৈ এজন ক্ৰিকেট খেলুৱৈতকৈ বেছি টকা উপাৰ্জন কৰিব পাৰে অসমত এজন স্থানীয় ফুটবল খেলুৱৈ বিভিন্ন ধৰণৰ টুৰ্ণামেণ্ট খেলি নিজৰ জীৱন অতিবাহিত কৰিব পাৰে কিন্তু ক্ৰি অসমত গাঁৱে ভূঞে ক্ৰিকেট খেলে যদিও কিন্তু সেনেধৰণৰ টুৰ্ণামেণ্ট অনুষ্ঠিত হোৱা দেখা নাযায় বৰ্তমান সময়ত ক্ৰিকেটৰ অলপ প্ৰভাৱ পৰিছে যদিও ফুটবলৰ ফুটবল ফুটবলটোতকৈ জনপ্ৰিয় হ'ব পৰা নাই ক্ৰিকেট মানুহে বহুতে গাঁৱত চায় যদিও কিন্তু ফুটবলৰ টুৰ্ণামেণ্ট প্ৰতিযোগিতাখন বেছিকৈ অনুষ্ঠিত হয় আৰু গাঁৱত মানুহে ফুটবল খেলা বেছিকৈ পৰিলক্ষিত হয় অসম ক্ৰিকেটত ইমান দৰে উজ্জ্বলিব পৰা নো নোপোৱা এটা এইটো এটা কাৰণ কিয়নো ক্ৰিকেটত ইমান সুবিধা নাই অসমত কিন্তু গোটেই ভাৰতত চাবলৈ গ'লে ক্ৰিকেটৰ জনপ্ৰিয়তাৰ সগত আৰু ক্ৰিকেটত বহুত টকা আছে ক্ৰিকেটত যদি এজন ভাল খেলুৱৈ হ'ব পাৰে তেন্তে তেওঁ নিজৰ নি ষ্টেট টীম আৰু ডিষ্ট্ৰিক্ট টীম ষ্টেট টীম হৈ খেলিও বহুত টকা উপাৰ্জন কৰিব পাৰে এজন ষ্টেট এজন ষ্টেট প্লেয়াৰে ৰঞ্জী ট্ৰফি খেলিও বহুত টকা উপাৰ্জন কৰিব পাৰে তেওঁ নিজৰ জীৱন সুন্দৰভাৱে অতিবাহিত কৰিব পাৰে এজন চে ৰঞ্জী ষ্টেট প্লেয়াৰ এখ এখন টেষ্ট মেচৰ ইনকাম কমেও পাঁচ লাখমান হয় এই এই টকা তেওঁলোকে সহজে নিজৰ জীৱন অতিবাহিত কৰিব পাৰে কিন্তু যিসকলে ষ্টেট হয় বা খেলিবলৈ নাপায় তেওঁলোকৰ পৰা এনে নহয় তেওঁলোকে তলৰ লে তলৰ লেভেলত ক্ৰিকেটত সিমান টকা নাই কিন্তু অসমত স্থানীয় পৰ্যায়ত বহুত ধৰণৰ ফুটবল প্ৰতিযোগিতা যিহেতু অনুষ্ঠিত হয় সেইবোৰত টীমৰ হৈ খেলিবলৈ গ'লে বহুত টকা পায় নিজৰ জীৱনটো অতিবাহিত কৰিব পাৰে কিন্তু আন্তঃৰাষ্ট্ৰীয়ভাৱে ভাৰতত বহুত ক্ৰিকেট খেলৰ জনপ্ৰিয়তা বহুত তাত বহুত কুটি টকালৈকে মানুহে উপাৰ্জন কৰিব পাৰে আন্তঃৰাষ্ট্ৰীয় খেলত আন্তঃৰাষ্ট্ৰীয় দলত যদি চিলেক্ট হয় তেতিয়া জীৱন জীৱনটোৰ বাবে কোনো ধৰণৰ পইচাৰ চিন্তা নাই তেওঁ বহুত টকালৈকে উপাৰ্জন কৰিব পাৰে যদি মোক প্ৰশ্ন দিয়া হয় মই ক্ৰিকেট খেল খেলিবলৈ আগ্ৰহ কৰিম কিয়নো ভাৰতত ক্ৰিকেট খেলৰ জন্মপ্ৰিয়তা বহুত আৰু ক্ৰিকেট ভাৰতত ক্ৰিকেটত ক্ৰিকেট ক্ৰিকেটত আন খেলতকৈ বহুত ওপৰ লেভেলৰ উপাৰ্জন হয় ক্ৰিকেটত যিহেতু ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ হয় য'ত ৰঞ্জী ট্ৰফিৰ পৰা ভাল খেলা খেলুৱৈসকলক লৈ প্ৰতিযোগিতা কৰা হয় আৰু ইয়াত বহুত বেলেগ দেশৰ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈসকলৰ লগত আমাৰ বিভিন্ন ধৰণৰ ৰঞ্জী ট্ৰফি খেলা প্লেয়াৰসকলৰ লগত খেলিবলৈ দিয়া হয় আৰু ইয়াত বহুত টকাত অকশ্যন অনুষ্ঠিত হয় য'ত খেলুৱৈৰ নিজৰ পাৰফৰ্মেঞ্চৰ ওপৰত ভিত্তি কৰি অকশ্যনত পইচা পায় ভাৰতত যদি কোনো এটা খেলে বহুত টকা উপাৰ্জন কৰে সেইটোৱে হ'ল ক্ৰিকেট ক্ৰিকেট ক্ৰিকেট খেলি ক্ৰিকে এজন ক্ৰিকেটাৰে ভাৰতত ভাৰতত এজন বলিউডৰ তাৰকাতকৈ বেছি টকা উপাৰ্জন কৰিব পাৰে ক্ৰিকেটৰ জনপ্ৰিয়তা ইমানেই বেছি যে এজন ক্ৰিকেটাৰক তেওঁ নৰ্মেল এজন সাধাৰণ মানুহৰ পৰা এজন চেলিব্ৰেটিলৈ লৈ যাব পাৰে ক্ৰিকেট হ'ল সৰ্বোত্তম পেছাদাৰী খেল ভাৰতত বিশেষকৈ ভাৰতত কিন্তু গোটেই পি সৰ্ব গোটেই পৃথিৱীত চাবলৈ গ'লে ফুটবলটো চবতকৈ পেছাদাৰী খেল মোৰ জনপ্ৰিয় খেলুৱৈ হৈছে ক্ৰিকেটত মহেন্দ্ৰ সিং ধোনী বিৰাট কোহলী মোৰ মহেন্দ্ৰ সিং ধোনী আৰু বিৰাট কোহলিৰ ইমান মোৰ ভা প্ৰিয় খেলুৱৈ তেওঁলোকৰ মহেন্দ্ৰ সিং ধোনীৰ কুলনেছ তেওঁৰ কেপটেনশ্বিপৰ ফিনিছিং এবিলিটি মোৰ বহুত ভাল লাগে তেওঁ কেনেকৈ এটা টেনশ্যন ছিটুৱেশ্যনত সাধাৰণভাৱে কামলি ছিটুৱেশ্যন হেণ্ডেল কৰে সেয়া মোৰ বহুত প্ৰিয় বিশেষকৈ মহেন্দ্ৰ সিং ধোনীৰ কেপ্টেনশ্বিপ মোৰ বহুত বহুত প্ৰিয় হয় মহেন্দ্ৰ সিং ধোনীৰ চেন্নাই ছুপাৰ কিংছ্ মোৰ প্ৰিয় আই পি এল টীম মই চেন্নাই ছুপাৰ কিংছৰ সকলো ধৰণৰ খেল চাওঁ আৰু চেন্নাই ছুপাৰ কিংছক মই ছাপোৰ্ট কৰোঁ মোৰ চ চেন্নাই ছুপাৰ কিংছৰ চাৰিটা জাৰ্ছীও আছে আৰু চেন্নাই ছুপাৰ কিংছ আই পি এলৰ চবতকৈ চবতকৈ ছাকচেছফুল এটা ফ্ৰেনচাইজি মহেন্দ্ৰ সিং ধোনীক সকলোৱে ভাৰতত হাইলি ৰে'ট কৰে কাৰণ তেওঁ এজন ডাঙৰ কেপ্টেইন আৰু তেওঁ আই চি চিৰ সকলো ট্ৰফি জিকি থৈছে আনহাতে আনজন হ'ল বিৰাট কোহলি বিৰাট কোহলিৰ মই বেটিঙৰ বহুত ডাঙৰ ফেন বিৰাট কোহলিৰ টেম্পেৰামেণ্ট এগ্ৰেশ্যন মোৰ বহুত ভাল লাগে বিৰাট কোহলিয়ে প খেল এখনৰ প্ৰতিটো বলত নিজকে সপি দিয়ে এজন বলাৰে এটা উইকেট ল'লে যিমান চেলিব্ৰেট কৰে বিৰাট কোহলিয়ে তাতকৈও বেছিকৈ চেলিব্ৰেট কৰে বা আমাৰ আগৰ দিনত আমাৰ ক্ৰিকেটত বাহিৰৰ প্লেয়াৰবোৰে মে বিশেষকৈ অষ্ট্ৰেলিয়া ইংলেণ্ডৰ প্লেয়াৰবোৰে ভাৰতৰ প্লেয়াৰক ডমিনেট কৰি ৰাখে মুখেৰে কিবাকিবি কয় চিলেক্স কৰে কিন্তু যেতিয়া বিৰাট কোহলি ভাৰতৰ ক্ৰিকেটলৈ আহিছে বিৰাট কোহলিয়ে নিজৰ এগ্ৰেশ্যনৰ সহায়ত তেওঁলোকক দমাই থয় আৰু নিজৰ পাফ এগ্ৰেশ্যনৰ সহায়ত নিজৰ পাৰ্ফৰ্মেঞ্চ বঢ়ায় বিৰাট কোহলি মোৰ ফেভৰেট বেটছমেন বিৰাট কোহলিৰ টেম্প্ গেইম টেম্পেৰামেণ্ট গেইম ছেনছ্ গেইম এৱাৰনেছ মোৰ বহুত ভাল লাগে বিৰাট কোহলিৰ বিৰাট কোহলিৰ ইণ্টাৰনেশ্যনেল কেৰিয়াৰত ছেভেণ্টি টুটা চেঞ্চুৰী আছে যাৰ মই ডাঙৰ ফেন হয় বিৰাট কোহলিক ওচৰৰ পৰা চাবলৈ বহুত মন আছে এম এছ ধোনী বিৰাট কোহলিয়ে যেতিয়া লগতে খেলিছিলে ইণ্ডিয়ান ক্ৰিকেট টীমে বহুত ভাল প্ৰদৰ্শন কৰিছিলে মই ইণ্ডিয়ান ক্ৰিকেট টীমক বহুত ক্ল'জলি ফ'লো কৰোঁ ইণ্ডিয়ান ক্ৰিকেট টীমৰ খেল চাই মই বহুত ভাল পাওঁ বৰ্তমান ইণ্ডিয়াই অষ্ট্ৰেলিয়াৰ লগত খে ক্ৰিকেট খেলি আছে যে এই যাক মই সদায় সদায় পাঁচটাত উঠি চাব চাওঁ সেয়ে ক্ৰিকেট মোৰ এটা জনপ্ৰিয় খেল আৰু যদি মই ফুটবলৰ কথা কওঁ ফুটবলৰ মোৰ জনপ্ৰিয় প্লেয়াৰ হ'ল লিঅ'নেল মেছি লিঅ'নেল মেছিক মই সৰুৰ পৰাই তেওঁৰ প্ৰতি তেওঁ খেলৰ প্ৰতি বহুত আগ্ৰহী বিশেষকৈ মই প্ৰতিখন খেলেই চাওঁ বুলি ক'ব পাৰি সেয়া তেওঁ হয় তেওঁৰ আন্তঃৰাষ্ট্ৰীয় টীম আৰ্জেণ্টিনাৰ সৈতেই হওক বা তেওঁৰ ফুটবল ক্লাৱ ইণ্টাৰ মিয়ামিয়েই হওক লিঅ'নেল মেছি যেতিয়া ফুটবল ক্লাৱ বাৰ্চেলোনাত আছিল মই প্ৰতিখন খেলেই চাইছিলোঁ বাৰ্চেলোনা মোৰ এটা প্ৰিয় ফুটবল ক্লাৱ বাৰ্চেলোনাৰ খেল চাই মই নিজকে এজন ফুটবল খেলুৱৈ হ'বলৈ আশা কৰিছিলোঁ বাৰ্চেলোনাৰ খেল চাই বা লিঅ'নেল মেছিৰ বাৰ্চেলোনাৰ খেল চায়েই মই ফুটবল খেলৰ প্ৰতি অনুপ্ৰাণিত হৈছিলোঁ ফুটবল খেল এনেকুৱা এটা খেল যোনটো খেলে যোনটো খেল সব্ সৰ্ব পৃথিৱীত খেলা হয় সেইটো এটা খেল যোনটো পৃথিৱীৰ স বেছিভাগ দেশেই এই খেলটোক খেলে সেইকাৰণে ফুটবল হ'ল সৰ্ব ভাৰতীয় সৰ্ব পৃথিৱীত সকলোতকৈ জনপ্ৰিয় খেল ভাৰতত ফুটবলটো সিমান গ্ৰ' কৰিব পৰা নাই কিন্তু স পৃথিৱীত ফুটবল খেল চবতকৈ জনপ্ৰিয় খেল ফুটবলত বহুত টকা আছে ফুটবল খেলি খেলুৱৈসকলে বহুতে বিলিয়নাৰত মিলিয়নাৰ হৈছে ফুটবল খেলত খেল বহুত জনপ্ৰিয় হয় লিঅ'নেল মেছিৰ মই বহুত ডাঙৰ ফেন হয় লিঅ'নেল মেছিৰ মই খেল চাই বহুত ভাল পাওঁ তেওঁৰ ড্ৰিবলিং স্কিল তেওঁৰ তেওঁৰ তেওঁ শ্বুটিং লিঅ'নেল মেছিৰ পেনাল্টি লিঅ'নেল মেছিৰ গেইম এৱাৰনেছ মোৰ বহুত ভাল লাগে তেওঁৰ এ তেওঁ গ'ল আৰু এচিষ্ট চাই মই বহুত ভাল পাওঁ সেয়েহে মই ভাবোঁ যে লিঅ'নেল মেছি পৃথিৱীৰ সকলোতকৈ মহানতম ফুটবল প্লেয়াৰ এই ফুটবলৰ ইতিহাসত